অকলে ভ্ৰমণ কৰিবলৈ গ'লে বহুত ক্ষেত্ৰত সুবিধাও হয় আৰু বহুত ক্ষেত্ৰত অসুবিধা হয় সুবিধাটো এনেকুৱা নিজৰ কথাবোৰ নিজে চিন্তা কৰি পেলাই প্ৰত্যেকটো সিদ্ধান্ত নিজে ল'ব পাৰি আমি এতিয়া য'লৈকে নাযাওঁ আমি এতিয়া গোলাঘটীয়া মানুহ গোলাঘাটৰপৰা যেনিবা অসমৰ বাহিৰলৈকে আমি ভ্ৰমণ কৰিবলৈ গৈছোঁ নিজেই গ'লে আমি এতিয়া ৰে'লতে টিকেট এটা বুক কৰিবলৈ হ'লে নিজৰ এতিয়া টিকেট আমি পটককৈ পোৱা যায় প্ৰথম কথাটো হ'ল সেইটো কিন্তু আমি যদি লগত সংগী লৈ পেলাই কেইবাজনো সংগী যাব বিচাৰোঁ তেতিয়াহ'লে হয়তো গোটেইকেইজন সংগীৰ কাৰণে একেদিনে একে সময়তে আমি ৰিজাৰ্ভেশ্যন নাপাবও পাৰোঁ গতিকে তেতিয়া আমাৰ বহুত অসুবিধা হ'ব কিন্তু এজনীয়া মানুহ হ'লে ফটকৈ এটা ছিট বোলে মই পাই গ'লোঁ সেই ছিটটোতে মই এজন মানুহে ভ্ৰমণ কৰিবলৈ সুবিধা কিন্তু কেইবাজনো হ'লে দিগদাৰ দ্বিতীয় কথাটো হ'ল এই কোনোবা জেগালৈ আমি গ'লোঁ য'ত হয়তো থকা খোৱাৰ সুব্যৱস্থা আগৰপৰা কৰি থাকিব লাগিব আমি এটা গ্ৰুপত গ'লে এটা দলত গ'লে বা সংগী বেছি হ'লে কিন্তু এজনীয়াকৈ গ'লে ইমানখিনি চিন্তা কৰিব নালাগে গৈ পেলাই নামি নিজৰ সুবিধামতে নিজৰ চিন্তাধাৰাৰে আমি এটা জেগা আমি নিৰ্বাচন কৰি থাকিব পাৰোঁ কিন্তু এটা দলত যাবলৈ হ'লে বিভিন্নজনৰ বিভিন্ন মত হয় বিভিন্ন মত হ'লে তেখেতসকলে কোনোবা এজনে ক'ব যে ইয়াত থাকোঁ কোনোবা এজনে ক'ব তাত থাকোঁ কোনোবা এজনে ক'ব মই এইখনত ভাল পোৱা নাই কোনোবা এজনে ক'ব কিন্তু নিজৰ হ'লে নিজে আৰু সকলো কাম কৰিব পাৰে গতিকে নিজে অকলশৰীয়াকে যোৱাটো আটাইতকৈ উত্তম আৰু লগত গ'লে কিন্তু বহুত ক্ষেত্ৰত আকৌ সুবিধা হয় যেনিবা অচিনাকি জেগালৈ গৈছোঁ লগত গ'লে সুবিধা কিছুমান আছে অচিনাকি জেগালৈ গ'লে অকলশৰীয়া মানুহজন গ'লে বিভিন্ন সময়ত আজিকালি যিটো যুগ চলিছে বৰ্তমান বৰ্তমান যুগটোত বিভিন্ন সময়ত মানুহ ঠগ প্ৰবঞ্চকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মানুহে কোনোবাই ঠগে বা প্ৰৱঞ্চকে ধন সম্পত্তিয়ে হওক বয় বস্তুৱেই হওক হঠাৎ চুৰ কৰি লৈ যাবও পাৰে কিন্তু এটা দলত গ'লে মানুহে সেইখিনি সাহস নকৰে আৰু সেইখিনি সাহস নকৰি এটা দল বা লগত আৰু দুজন লগত লৈ গ'লে বা আৰু এজন লৈ গ'লে দুজন গ'লেও বা তিনিজন গ'লেও বা এটা দলত গ'লে সেইবোৰ ক্ষেত্ৰত কিন্তু অকণমান সুবিধা হয় যদিও কিছুমান ক্ষেত্ৰত জটিলতা আছে কিন্তু সকলো ক্ষেত্ৰতে দলত গ'লে আমাৰ কোনো জটিলতা নাথাকে আৰু কিছুমান ক্ষেত্ৰত নিজেই যদি সকলোখিনি পৰিচিত হয় সকলো জেগা আমি যেনিবা কোনোবাই কলিকতা গৈছোঁ কলিকতাখন আগতেও আমি গৈছোঁ কলকাতাখন ক'ত আছে কেনেকুৱা আছে কি কথা আমি জানোঁ আমি তেতিয়া সকলোৱে যোৱাটো বেছি ভাল কিন্তু যদি আমি কোনোবা অচিনাকি জেগালৈ গৈছোঁ আমি দিল্লীলৈকে গৈছোঁ মুম্বাইলৈকে গৈছোঁ বা পাট্নালৈকে গৈছোঁ অচিনাকি জেগা আমি তাত একো চিনি জানি নাপাওঁ তেনেকুৱা জেগাত কিন্তু আমি দল বান্ধি গ'লে বেছি সুবিধা হয় কাৰণ দলত গ'লে আমি কোনো অসুবিধাৰ সন্মুখীন নকৰোঁ কাৰণ এজনে নেজানিলেও এজনে জানিব আৰু দলটোত গ'লে আচলতে নিজৰ মাজত এটা নিৰাপত্তাৰ সম্ভাৱনাটো সদায় বৃদ্ধি পায় খালি দলটোত গ'লে মই আগতেই কৈছোঁ যে দলটোত গ'লে এই টিকেট চিকেট ইত্যাদি কৰি পেলাই ফটককৈ পোৱাটো অসুবিধা ক'ৰবাত এজনৰ কাৰণে পালে বাকীকেইজনে নেপালে আকৌ এজনো আহিব নোৱাৰে গতিকে দল লগত গ'লে অকলে ভ্ৰমণ কৰিবলৈ গ'লে সন্মুখীন হোৱা কিছুমান সুবিধাও আছে আৰু অসুবিধাও আছে অসুবিধাটো হ'ল কি এই তেনেকুৱা অচিনাকি জেগাত অকলে ভ্ৰমণ কৰিবলৈ গ'লে বহুত সময়ত ঠগ প্ৰবঞ্চনা বলি হ'বলগীয়া হ'ব পাৰে আৰু দেখা যায় যে বহুত সময়ত বহুত মানুহ মৃত্যুমুখতো আনকি পৰে কিন্তু দল এটা বান্ধি গ'লে প্ৰত্যেকেই ইজনে সিজনৰ নিৰাপত্তাৰক্ষীৰ দৰকাৰে থাকি এই সুবিধা হয় যোৱা মেলা ক্ষেত্ৰত